অঁ কওক কোনে কৈছে বাৰু কোনে কৰিলে ফোন হেল্ল' অঁ মই শুনিছোঁ কোনে কৈছে বাৰু অঁ কওক বাৰু অঁ হয় হয় কিবা অঁ আমাৰ ব্ৰইলাৰ ফাৰ্ম আছে বাৰু

অঁ গাহৰি আছে আৰু কইলাৰ আছে ফাৰ্ম সৰুকৈ এখন কিবা লাগিছিলে নেকি প্ৰায়

এবছৰমান হৈছে

অঁ ঘৰৰ ওচৰতে বহুত দূৰ নহয় বাৰু ঘৰৰপৰা বেছি দূৰ নহয় সকলো নিজে কৰা নিচিনাই তথাপি মানে শেষৰফালে ব্ৰইলাৰ ফাৰ্মত মানুহ লগা হয় যে তেতিয়া এই ল'ৰা ৰাখোঁ তেতিয়া মানে অঁ কওক অঁ নহয় নিজৰ পুঁজিয়েই কৰা হৈছিলে বাৰু প্ৰায় ডেৰলাখমান খৰচ হৈছিলে প্ৰথম কৰোঁতে বনোৱাৰপৰা ধৰি বাচন বৰ্তন এনেকৈ আদি কৰি বস্তু কিনিব লগা হয়তো তেতিয়া মানে খৰচ আছে আপুনি ভাবিছে নেকি ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি বুলিয়ে ভাবি আছোঁ কিন্তু যিটো উৎপাদন হয় মানে ধৰক মানে হেৰি উপাৰ্জন হ'ব লাগে টকাটো সিমানটো মানে হোৱা নাই সেয়েহে অকণমান মানে ৰ'ব লগা হৈছে

হয় হয় অঁ দিয়ক হয় দিব ভাল অঁ হ'ব হ'ব হ'ব